আমাৰ অসমীয়া মানুহবিলাকে কি ধুনীয়াকৈ জুতি লগাই খায় আন মানুহে তেনেকৈ জুতি লগাই খাবই নাজানে কলদিলৰ লগত পাৰ মাংস এয়া ৰঙালাও লগত ৰাজা হাঁহৰ মাংস পাতি হাঁহ কোমোৰা ক' সেয়া কণবিলাহী কচুৰ লগত পাতত দি খোৱা মাছ পুৰি খৰিচাৰ লগত পিটিকা কৰি খোৱা পানী পানী দিয়া ভাতৰ লগত আলু পোৰা বিলাহী পোৰা এই অসমীয়া মানুহৰ খাদ্যবোৰ আন মানুহে খাবই নাজানে আৰু আমাৰ গাঁৱত এনেকুৱা খাদ্য চলিয়ে থাকে আৰু বহুত ভালো লাগে এনেকুৱা খাদ্য খাই